পূজা কৰা সময়ত ঘৰত নিৰ্দিষ্ট পূজাৰ বাবে বিশেষকৈ পূজাৰী উপস্থিত থাকে পূজাৰী এজনৰ অবিহনে এভাগ পূজা নিয়মমাফিকভাৱে সম্পন্ন কৰিব নোৱাৰি আৰু যিকোনো এভাগ পূজা ঘৰ এখনত পতাৰ আগতে সেই ঘৰখনৰ মানুহখিনি তাৰ এদিনৰ আগৰ পৰা বা পূজা সম্পন্ন হ'বলগীয়া দিনটোৰ ৰাতিপুৱাৰ পৰা বিশেষকৈ উপবাসে থকা দেখা যায় বা কেৱল ফল মূল খাই থকা দেখা যায় পূজা সম্পন্ন কৰাৰ পিছতহে পূজাৰীয়ে অনুমতি দিয়াৰ পিছত খোৱা বস্তু বা যিকোনো ধৰণৰ খোৱা খাদ্য তেওঁলোকে গ্ৰহণ কৰে লগতে কিছুমান বিশেষ সামগ্ৰীও পূজাৰ কাৰণে ব্যৱহাৰ কৰা হয় যেনেকৈ তাৰ ভিতৰত ঘিঁউ মৌ চেনি দৈ মিক্স কৰি বহুত সময়ত পঞ্চমৃত ব বনাই লোৱা হয় বা পূজাৰ শেষত খাবৰ কাৰণে বিশেষকৈ পায়স প্ৰসাদ আদি বস্তুৰ যোগান ধৰা হয় আৰু যিকোনো এভাগ পূজা বুলি ক'লে ঘৰৰ মানুহখিনিৰ উপৰিও ওচৰ চুবুৰীয়া দুই এজনকো নিমন্ত্ৰণ কৰা হয় আৰু তেওঁলোককো একেখিনি বস্তুৰে একেখিনি বস্তুকে পূজাৰ শেষত প্ৰসাদ হিচাপে দিয়া হয় তাৰ উপৰিও বহুত সময়ত মানুহে নিৰামিষ যিকোনো ধৰণৰ খোৱা বস্তুৰে যিমানখিনি অতিথিক তেওঁলোকে মাতে সেই অতিথিসকলক খাবৰ কাৰণে দিব পাৰে